অঁ হেল্ল' আপুনি গুৱাহাটী পৰা আহিছে নি আচ্ছা ক'ত বা কি তলাতল ঘৰ টাই আহোম কিবা মিউজিয়াম চাব আহিছে নেকি আচ্ছা কেনেকে যাব লাগে আহিব লাগে গম পাই নে আপুনি আপুনি এটা কাম কৰক নাইট চুপাৰ উঠিব হ'ল ডে চুপাৰও পাব দেই নাইট চুপাৰ উঠিলে ভাল ৰাতিপুৱা পাবহি আপুনি ডাইৰেক্ট নাইট চুপাৰ উঠিব হাঁ আই এছ বি টি নাইট চুপাৰ উঠি পিনি আপুনি ডাইৰেক্ট আহি থাকিব আহি আহি শিৱসাগৰ পাবহি হাঁ শিৱসাগৰ পাই মেলি আপুনি শিৱসাগৰ সেই যোনটো হেৰি যে এছ টি চি তাতে নাইিব হাঁ নামি পিনে তাত মানে কি গাড়ী পাব আপুনি ধৰক ডাইৰেক্ট হেৰিও পায় এইবোৰ কিয় টেম্পু পায় মানে কি নিজৰ গাড়ী লৈ যাব পায় দেই অলপ তাৰ পৰা খুব বেছি দহ পোন্ধৰ মিনিট লাগিব পোন্ধৰ বিশ মিনিট মান লাগিব গৈ পিনে চাব মই তাতে ৰখিম বাৰু দেই আপুনি খালি কেতিয়া আহে ফোন কৰিব

ঠিক আছে তেনে ৰাতিপুৱা পাৰ মই তাতে ৰৈ থাকিম দেই আপোনাৰ কাৰণে মই বোলো তাতে ৰৈ থাকিম বোলা আপোনাৰ কাৰণে আহিব আপুনি অঁ অঁ অঁ ঠিক আছে